মই অলপ দিনৰ আগতে ফ্লিপকাৰ্টৰ পৰা ছেমচাং মোবাইল এটা অনলাইনত মগাইছিলোঁ ফোনটো ডেলিভাৰী ছিষ্টেমটো একেবাৰে বেয়া ই আহি পাওঁতে যথেষ্ট সময় লাগিলে ইয়াৰ চাউণ্ড কোৱালিটীও একেবাৰে অনুন্নত আৰু কেমেৰা কোৱালিটীটো ক'বই নালাগে একেবাৰে বেয়া বেটাৰী চাৰ্জিং লওঁতে প্ৰায় দেৰ ঘন্টাৰ সময় লাগে আৰু বেটাৰী ডিচপ্লে কোৱালিটী একেবাৰে বেয়া চাউণ্ড কোৱালিটীও ভাল নহয় মোবাইলটো ব্যৱহাৰ কৰিব নোৱাৰি হেং মাৰে মোবাইলটো যদি আধা দামত পাওঁ বৰ্তমান মই মোবাইলটো বিক্ৰী কৰি দিম বুলি ভাবিছোঁ